মই প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'বলৈ গ'লে মোৰ জন্ম মাজুলীতেই আৰু মোৰ মাজুলীখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বহুত প্ৰাকৃতিক সৌন্দৰ্যৰ ভাল লাগে মনোৰম দৃশ্য দেখাব দেখিবলৈ পোৱা যায় মাজুলীত মোৰ মাজুলীৰ আমাৰ সত্ৰ আছে বিশেষকৈ চাৰিখন মূল সত্ৰ আছে সেই সত্ৰৰ পৰিৱেশ ইমান ভাল আমি গৈ তাত বন্তি জ্বলাওঁ জ্বলাই মেলি ধৰক তাৰ সত্ৰৰ পৰিৱেশত যেতিয়া আমি ফুৰোঁ ইখন বহাৰপৰা সিখন বহালৈ ফুৰোঁ তেতিয়া এনেকুৱা ভাল লাগে যে সেই পৰিৱেশ এৰি থৈ আহিবলৈ মন নাযায় আৰু গছ গছনি থাকে ফলমূল লাগি থাকে সত্ৰবিলাকত সেইবিলাক প্ৰাকৃতিক সৌন্দৰ্য ভাল লাগে আৰু আমাৰ মই বিশেষকৈ মালিনী থান অৰুণাচলৰ বৰ্ডাৰ কিনাৰতে আছে আমি মালিনী থানলৈ গৈছিলোঁ মালনী থানৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা মালিনী থানখন পাহাৰত অৱস্থিত আৰু সেই পাহাৰৰ বহুতো গছ গছনি আছে আৰু সেই মন্দিৰ ভাগলৈ গৈ বহুতো আমি আনন্দ পাইছোঁ প্ৰাকৃতিক সৌন্দৰ্যটোও ভাল লাগিছে তাত গৈ আৰু তাত আমি পাহাৰীয়া জাতি নগা হওক ডিমাচা কছাৰী তেনেকুৱা লোকসকলক দেখিবলৈ পাইছিলোঁ সেই নগাসকলৰ সাজ সজ্জাসমূহ দেখি ভাল লাগিছিলে আৰু সেই মালিনী থানত বহুতো ভক্তৰ সমাগম হয় আৰু তাত আমি ফুৰি চাকি বহুত ভাল পাইছিলোঁ তাত প্ৰাকৃতিক সৌন্দৰ্যটোও বহুত ভাল লাগিছিলে আমাৰ এৰি থৈ আহিবলৈ মনেই যোৱা নাছিলে তাতে আমি দিনটো ঘূৰি আছিলোঁ সিফালৰপৰা সিফালে ফুৰিছিলোঁ আমি তাত ভাল লাগিছিলে আকৌ বেলেগ এদিন আমি লগৰ বন্ধুসকলৰ লগত গৈছিলোঁ বাসুদেৱ থানলৈ গৈছিলোঁ বাসুদেৱ থানখন আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বহুতো গছ গছনি আছে বাসুদেৱ থানখনৰ চাৰিওকাষে তাত সেই সৌন্দৰ্যটো ভাল লাগিছিলে আৰু তাত ভক্তিভাৱ দেখা পোৱা গৈছিলে আমি বহুত সুখেৰে আনন্দৰে তাত কৰিছিলোঁ তাৰপিছত আৰু আমি মাজুলীৰ বহুতো প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে ক'বলৈ ওলাইছোঁ মাজুলীত আপোনাৰ বহুতো জলাশয় আছে বিলবিলাক বিলবিলাকত বিভিন্ন ধৰণৰ পক্ষী দেখা পোৱা যায় মাছ কাছ ইত্যাদি সেইবিলাক চাই ভাল লাগে আৰু আমাৰ মাজুলীলৈ আপোনাৰ ৰাজহাঁহ বুলি যে কয় সেই পক্ষীটো আহে খৰালি খৰালি দিনত আহে বাৰিষা সময়ত নাহে সেই ৰাজহাঁহখিনি দেখি বহুত ভাল লাগে ৰাতিপুৱা সময়ত প্ৰায় চাৰিমান ৰাতিপুৱা চাৰিমান বজাতে সেইবিলাক পক্ষী আহি আমাৰ পথাৰত চিঞৰ বাখৰ লগাই থাকে মাত শুনি ভাল লাগে আমি ৰাতিপুৱা সাৰ পাই উঠি যেতিয়া সেই ৰাজহাঁহৰ মাত শুনো তেতিয়া মনত বহুত আনন্দ লাগে আৰু আমি চাওঁগে ৰাজহাঁহবিলাক কেনেকৈ চৰে সিহঁতে পথাৰত আহি শেলুক চেঁচু সেইবিলাক খাইহি আমি দেখা পাওঁ বহুত ভাল লাগে মাজুলীত মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰাণ কেন্দ্ৰ বুলি ক'ব পাৰি আৰু ইয়াত সত্ৰীয়া নৃত্যই বিশেষকৈ স্থান পায় সত্ৰীয়া নৃত্যও মাজুলীত চাই বহুত ভাল লাগে আমাৰ কিছুমান উৎসৱ হয় যেনেকৈ ৰাস যেতিয়া ৰাস আহে ৰাসলীলা ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা যেতিয়া তাতে আমাৰ মাজুলীত আমাৰ তেতিয়া মাজুলীখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ পৰে সেই ৰাস চাবলৈ বাহিৰৰপৰাও মানুহ আহে আমাৰ মাজুলীলৈ বহুত আনন্দ লাগে আমি বাহিৰা মানুহৰ লগত চিনাকি হওঁ বাকী তেওঁলোকক শুশ্ৰূষা কৰোঁ বাহিৰৰপৰা যিখিনি মানুহ আহে তেতিয়াও বহুত আনন্দ লাগে মাজুলীত আকৌ সত্ৰত পালনাম হয় আউনীআটী সত্ৰ বুলি কয় শ্ৰী শ্ৰী আউনীআটী সত্ৰ তাত পালনাম পাতে পালনামত বহুতো ভক্ত সমাগম হয় প্ৰায় পৃথিৱীৰ বহুত মানুহ আহে তাত ভাল লাগে প্ৰাকৃতিক সৌন্দৰ্যটো ভাল লাগে আউনীআটী সত্ৰৰ সেই পালনামত বিভিন্ন বেপাৰ বাণিজ্যও হয় তাতে যিবিলাক আমাৰ মাজুলীত সাধাৰণ দোকানত বিচাৰি নোপোৱা বস্তু সেই পালনামত বাহিৰৰপৰা যিসকল দোকানী আহে তেওঁলোকে সেই মাজুলীত নথকা বস্তু কিছুমানো বিকেহি আৰু সেইবিলাক মাজুলীৰ মানুহে কিনি লয় ভাল লাগে নোপোৱা বস্তুটোও পায় আৰু পালনাম শুনি তেতিয়া এনেকুৱা লাগে বৈকুণ্ঠত থকা নিচি দৰেই লাগে সেই পালনামত বহুত ভাল লাগে মন পবিত্ৰ লাগে প্ৰায় সাতদিনমান হয় পালনাম আমি যাওঁ ফুৰিবলৈ তাত ইত্যাদি আৰু আমাৰ মাজুলীত বহুতো পৰ্যটক আহে মাজুলী চাবলৈ মাজুলীত আহি তেওঁলোকে সুকীয়া সাদৰ সন্মান পায় মানুহৰপৰা তেওঁলোকে প্ৰাকৃতিক সৌন্দৰ্য চাই বহুত ভাল পায় মাজুলীৰ